হয় মই জাপানিছ এনিমেচন চাইছোঁ মই চোৱা এনিমেচনখনৰ নাম হৈছে ওৱান পিছ ওৱান পিছখনত এ এখন গাঁও এদিন এটা পাইৰেট গ্ৰুপ আহে সেই পাইৰেট গ্ৰুপটোৰ এ লগত এটা সৰু ল'ৰা খুব ভাল বন্দিং হয় আৰু তেতিয়া এ তেওঁ এটা বক্সত এটা ফ্ৰোট আছিলে সেইটো ডেভিল ফ্ৰোট সেই ডেভিল ফ্ৰোটটো ল'ৰাটোৱে ডেভিল ফ্ৰোট বুলি নেজানে নৰ্মেল ভোক লাগিছিলে তাৰ সেই তেতিয়াই তেওঁ ফ্ৰোটটো খাই দিলে আৰু তেওঁৰ তেতিয়া কিছুমান স্পেচিয়েল পাৱাৰ্ছ পালে সেই পাৱাৰটো আছিলে ৰাবাৰ ফ্ৰোট ৰাবাৰৰ পাৱাৰ তাৰপিছত সেই পাইৰেট গ্ৰুপটোক দেখি ল'ৰাটোৰ পাইৰেট বনিবলৈ মন গ'ল তেওঁৰ পাইৰেট বনাৰ এটাই কাৰণ আছিলে তেওঁ দেখিছিল যে পাইৰেটবোৰ বহুত ফ্ৰী হয় আৰু তেওঁৰ এনেকুৱা কোনো ইভিল মানে আপোনাৰ বেয়া হেৰি নছিলে বেয়া মানে মনোভাব নাছিলে যে লুটিব বা বেলেগ শ্বীপক ধ্বংস কৰি পেলাই পইচা চইছা ঘটিব তেনেকুৱা নহয় তেওঁ খালী এটাই আছিল যে তেওঁৰ পাইৰেট কিং বনিবলৈ মন তেওঁ তেতিয়া মানে সবতকৈ ফ্ৰী ৱৰ্ল্ড ৱৰ্ল্ডৰ সবতকৈ ফ্ৰী মানুহ ব্যক্তি বনিব তেওঁৰ সেইটোৱে মন আছিলে তাৰপিছত তেওঁ নিজৰ জাৰ্ণিত গ'ল জাৰ্ণিত গৈ তেওঁ কিছুমান ফ্ৰেণ্ডছ বনালে ফ্ৰেণ্ডছ মানে সবকে বচাই মেলি তেওঁ কিছুমান মানে পাৰ্চনেলিটিটো বহুত এট্ৰেক্টিভ আছিলে তেওঁৰ তেওঁ তেতিয়া সবৰ লগতে বন্ধু হ'ল তাৰপিছত তেওঁ বহুত কিছুমান আইলেণ্ডছ আছে ওৱান পিছৰ ৱৰ্ল্ডত সেই আইলেণ্ডছবোৰৰ পৰা মানুহবোৰক লিবাৰেট কৰিব পাৰিলে বহুত মানে বেয়া বেয়া মানুহ আছিলে তাৰপিছত তেওঁ তেওঁৰ মানে এইটো ডেষ্টিনিত আছে যে তেওঁ পাইৰেট কিং বনিবই ল'ৰাটো সেয়েহে তাৰপিছত ওৱান পিছৰ এতিয়া বৰ্তমান চলি আছে এনিমি এনিমি এতিয়াও চলি আছে ঊনৈছশ নিৰানব্বৈ চনৰ পৰাই ওৱান পিছখন চলি আছে আৰু এতিয়া বৰ্তমান দুহেজাৰ তেইছ এতিয়ালৈকে ওৱান পিছখন চলি আছে ওৱান পিছখন এতিয়া এহেজাৰ সাতষষ্ঠিটা এপিছ'দ আহিলে এইখন এনিমি গোটেই ৱৰ্ল্ডত বহুত পপুলাৰ হয় এনিমিখনে ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড ভাঙি গৈ আছে নতুন নতুন ৰেকৰ্ড বনি বনাই গৈ আছে তাৰে ভিতৰত এতিয়া লাহে লাহে এনিমিখনে নিজৰ এনিমেচন যিটো জাপানিছ এনিমেচন এইটো আপগ্ৰেদ কৰি কৰি গৈ আছে আৰু এতিয়া বৰ্তমান টপ এনিমেচন হ'ব হৈ হৈ আছে আৰু উইকলি মানে সাপ্তাহিকভাৱে এ এনিমিখনে নিজৰ এপিছদটো আহি থাকে খণ্ড হিচাপে সেয়ে এ ওৱান পিছ বহুত ধুনীয়া কাহিনী আপোনাৰ ৱৰ্ল্ড বিল্ডিঙটো মানে বহুত ধুনীয়া কেৰেক্টাৰ ডেভেলপমেণ্ট এক্সক্লোলোটলি ফেণ্টাষ্টিক আই মাষ্ট ছে' ইট ইজ ওৱান অফ মাই ফেভৰেট আই থিংক মাই ফেভৰেট এনিমি